মই চোৱা খেলসমূহ হৈছে ক্ৰিকেট ফুটবল আৰু এইবিলাক খেল মোবাইলৰ সহায়ত ইণ্টাৰনেটৰ যোগেৰে চাওঁ আৰু এইবিলাক বন্ধুবৰ্গৰ সৈতেও চাওঁ কাৰণ বন্ধুবৰ্গৰ সৈতে চাবলৈ বেছি ভাল লাগে